গেইম বুলি ক'লে সাধাৰণতে মই সকলো গেমেই খেলোঁ ফুটবল ক্ৰিকেট বেডমিন্টন টেনিছ মই সকলোবোৰ গেমেই খেলি ভাল লাগে সাধাৰণতে মই সৰুৰ পৰা সকলোবোৰ গেইম খেলি আহিছোঁ ফুটবল খেলি আহিছোঁ ক্ৰিকেট খেলি আহিছোঁঁ বেডমিন্টনো খেলোঁ মোৰ নিজাববীয়াকৈ বেডমিন্টন আছে ক্ৰিকেট বেট আছে ফুটবল আছে আটাইকেইটা গেমেই ভালেই লাগে কিন্তু তাত মোৰ আটাইতকৈ তাত ভিতৰত মোৰ আটাইতকৈ ভাল লাগে ভাল বা ভাল লগাৰ গেমটো হ'ল ফুটবল ফুটবল আমাৰ মানে সৰুৰ পৰা আমি ফুটবল খেল খেলি আহিছোঁ ফুটবল খেলিবৰ কাৰণে এখন খেলপথাৰৰ প্ৰয়োজন হয় এঘাৰজন প্লেয়াৰ বা খেলুৱৈৰ প্ৰয়োজন হয় অকলে মানে ফুটবল অকলে খেলিব পৰা গেইম নহয় মানে কি হয় এখন ফিফ্ ফিল্ডৰ প্ৰয়োজন হয় এঘাৰজন এটা টীমত এটা দলত এঘাৰজন এঘাৰজনকৈ প্লে খেলুৱৈৰ প্ৰয়োজন হয় ফুটবল খেলিবৰ কাৰণে তাত ধৰ জো বুট বুলি কয় জোতাৰ প্ৰয়োজন হয় ফুটবল খেলাৰ বেলেগকৈ জোতা থাকে আৰু ফুটবল ভাল লাগে কাৰণ গোটেইকেইজন প্লেয়াৰে মানে একেলগতে গেমটো খেলি থাকিব পাৰে কোনোজন প্লেয়াৰ ৰৈ থাকিব নলগা হয় লগা নহয় বা চাই থাকিব লগা নহয় গোটেইকেইজন প্লেয়াৰে দুইটা দলৰ ইফালে সিফালে কৰি সকলোৱে একেলগতে গেমটো খেলি থাকিব পাৰে আৰু ইয়াৰ লগতে ফুটবলো খেলাৰ কাৰণ ফুটবল খেলিব কাৰণেতো দৌৰিব লাগিব আমাৰ শৰীৰ চৰ্চা হয় শাৰিৰীক বিকাশ ঘটে ইয়াৰ লগতে সকলোখিনি মানে শাৰীৰিকৰ পৰা আদি কৰি শৰীৰ চৰ্চাৰ পৰা আদি কৰি মানুহৰ বিকাশ ঘটে সেয়েহে মোৰ আটাইতকৈ বেছি ভাল লাগে ফুটবল খেলি ফুটবল গেমটো আচলতে এটা বিশ্বব্যাপী গোটেই বিশ্বতে খেলা হয় ইয়াৰ বহুত প্ৰভাৱ আছে কোনোখন ফুটবল খেল হ'লে সকলোৱে আমাৰ ঘৰৰ ওচৰতে হ'লে বাৰু চাবলৈ যায় আমি নিজেও চাবলৈ যাওঁ সেইকাৰণে মোৰ ফুটবলৰ প্ৰতি আৰু সৰুৰে পৰা এটা আকৰ্ষণ আছে আৰু মই ফুটবল খেলি সেয়ে ভাল পাওঁ ইয়াৰ আটাইতকৈ ভাল চৰিত্ৰটো হ'ল মোৰ ষ্ট্ৰাইকাৰ বুলি থাকে ষ্ট্ৰাইকাৰ ফুটবলত ষ্ট্ৰাইকাৰ ভাল লাগে কাৰণ ষ্ট্ৰাইকাৰৰ আগত গ'ল দিয়ে গ'ল দি ভাল লাগে কাৰণ এখন গেইম ফুটবল গেইম জিকিব কাৰণেতো তাত গ'লৰ প্ৰয়োজন সেইকাৰণেই মই ফুটবলটো খেলি ভাল পাওঁ